হয় কোনে ক'লে বাৰু হয় হয় হয় সেইটো বাৰু গম পাইছোঁ আপোনাৰ নম্বৰটো ক'ৰ পৰা পালে বাৰু আপুনি আপোনাৰ নামতো কি হয় বুলে দিছে বুলি যেতিয়া গম পাইছোঁ মানে বহুত ফেইক কল আহি থাকেটো এনেই সেইটো কাৰণে মানে বিজি টাইমত এনেকৈ ঘপককৈ ফোন আহি গ'লে মোৰ অকণমান চিন্তা কৰিবলগীয়া হৈ যায় শ্বিডিউল এতিয়া আমাৰ শ্বুটিং চলি আছে আপোনাৰ এখন ছিৰিয়েলৰ শ্বুটিং চলি আছে আমাৰ এতিয়া আকৌ নাইটত এখন ছিৰিয়েলৰ শ্বুটিং আছে আকৌ নেক্সট ৱিকৰ পৰা মোৰ ফিল্মৰ শ্বুটিং আছে এতিয়াতো মোৰ অলপ প্ৰব্লেমেই হৈ যাব যিহেতু আপুনি তথাপিও টপিকটো কেনেকুৱা ভাবিছে আপোনালোকে ভালেই চিন্তা কৰিছে অসমীয়া

বিশেষকৈ জানে মই এটা নিজাববীয়াকৈ ক'ব বিচাৰিছোঁ যে যেতিয়া আপুনি কিবা এটা ৰাইটিং কৰিব প্ৰথম কথা মই কপি পেষ্ট বস্তু নকৰোঁ হা মোক এটা ফ্ৰেছ কাহিনী লাগিব প্ৰথম কথা ক'ৰবাৰ পৰা কপি কৰি অনা চুৰ কৰি অনা বস্তু মই হাত নিদিওঁ এইটো আপোনালোকে জানেই মোৰ ৰেকৰ্ডৰ কথা গতিকে যদি আপুনি লিখিছে স্ক্রিপ্ত ভাল ৰেডি কৰিছে তেতিয়াহ'লে ভাল কথা নিজৰ চিন্তা ধাৰণা কৈ এটা আনকমন দিয়ক স্ক্ৰিপ্ত মই পঢ়ি চাম যদি ভাল পাওঁ বাৰু মই আপোনাৰ ওচৰত ফোন কৰিম আপুনি স্ক্ৰিপ্তটো পি ডি এফ কৰি এইটো হোৱাট্ছএপ নম্বৰতে পঠিয়াই দিব মই বাৰু পঢ়ি চাম বাৰু ঠিক আছে মোৰ এতিয়া সময় নাই হা আপুনি মোক কোৱাৰ কাৰণে ধন্যবাদ বাৰু মোৰ এই শ্বুটিং চলি আছে গতিকে মই ফোন কৰিম